ভাৰত চৰকাৰৰ চাকৰি বজাৰখন বৰ সন্তোষজনক নহয় কিয়নো বৰ্তমানে উদ্যোগৰ অভাৱত নিজৰ অৰ্হতা থকাৰ পাছতো বহু যুৱক এতিয়াও নিবনুৱা হৈ থাকিব লগা হৈছে গতিকে বহু যুৱক আজিও হাজিৰা কৰা আদিৰ দৰে কাম কৰিবলৈ বাধ্য হৈছে লাগ লগতে চাকৰি পোৱাৰ পাছতো নিজৰ মজুৰি নোপোৱাৰ বাবে চাকৰি বাদ দি নিজে উদ্যোগ ফাৰ্ম খুলি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰাৰ লগতে নিজৰ জীৱিকা উলিয়াবলৈ বাধ্য হৈছে গতিকে বৰ্তমান যুৱ সমাজ নিজৰ পথৰ পৰা বিচলিত হৈছে আৰু সমাজত উশৃংখলতা বৃদ্ধি পাইছে যদি উদ্যোগ প্ৰতিষ্ঠানৰ বিষয়ে চৰকাৰে গুৰুত্ব সহকাৰে নলয় তেতিয়া পিছৰ পৰ্যায়তো যি যুৱচাম অধিক সমস্যাৰ মাজলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে গতিকে মই ভাবোঁ দেশখনত যুৱচামক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰে কিছুমান উদ্যোগ প্ৰতিষ্ঠান নিয়োগ কৰি যুৱচামক এই ব্যক্তিগতভাৱে হ'লেও স্বাৱলম্বী হোৱাত সহায় কৰাটো গ্ৰহনযোগ্য আৰু কিছুমানে ইয়াৰ সুযোগ গ্ৰহণ কৰিছে যদিও তেওঁলোকে নিজৰ কৰ্ম ফলৰ জৰিয়তে বা কিছুমান কৰিবলগীয়া কামৰ কাৰণে তেওঁলোকে পদভস্ত হৈ পদভস্ত হ'বলগীয়া অৱস্থাও বৰ্তমানে দেখা পোৱা গৈছে